মোৰ বিশেষ প্ৰতিভা বা দক্ষতা বুলি ক'বলৈ গ'লে পোনপ্ৰথমে মোৰ মনলৈ আহে মই ভাওনা কৰি খুবেই ভাল পাওঁ কাৰণ সৰুৰে পৰা গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হোৱাৰ লগতে মোৰ ঘৰটো নামঘৰৰ ঠিক নিচেই কাষতে সেইবাবে সৰুৰে পৰা মই ভাওনাৰ আখৰা বা খোল নৃত্য বাদ্য এইবোৰৰ লগতেই জড়িত হৈ আহিছোঁ সেইবাবেই মই ভাওনাক হাড়ে হিমজুৱে চিনো বা ভাওনা কৰি ভাল পাওঁ সৰুৰে পৰা মই বিভিন্ন ভাৱত অভিনয় কৰি আহিছোঁ বিশেষকৈ মই নাৰদৰ ভাৱত আৰু শ্ৰীকৃষ্ণৰ ভাৱত নিজকে ভাও কৰি ভাল পাওঁ ইয়াৰ পাছতে যদি মই ক'বলৈ যাওঁ মই গান গাই খুবেই ভাল পাওঁ বৰগীত চৰ্চাৰ জৰিয়তে মই গানৰ দিশলৈ ঢাপলি মেলিছিলোঁ লগতে মোৰ মায়ে ভাল গান গাইছিল আৰু মায়ে মোক গানৰ অ আ ক খ শিকাইছিল বা মোৰ মায়ে আছিল মোৰ গানৰ গুৰু আকৌ যদি মই ক'বলৈ যাওঁ মোৰ প্ৰতিভাৰ বিষয়ে যে মই ছবি আঁকি ভাল পাওঁ ছবি মই প্ৰথমে আঁকিবলৈ শিকিছিলোঁ তাৰপিছত মোৰ ঘৰৰ মা দেউতায়ে মোক আৰ্ট স্কুলত নাম লগাই দিছিল আৰু মই সেই মোৰ গুৰু হীৰা শইকীয়াৰ পৰা মই আৰ্টৰ শিক্ষা লৈছিলোঁ তাৰ পাছতেই মই ভাল পাওঁ নৃত্য কৰি বিশেষকৈ মই সত্ৰীয়া নৃত্য কৰি খুবেই ভাল পাওঁ কিয়নো মোৰ সত্ৰীয়া শিকিছিলোঁ মোৰ নামঘৰতেই অর্থাৎ মাজুলীৰ সত্ৰৰ পৰা আহি আমাক বিশেষ কৰ্মশালাৰ জৰিয়তে আমাক সত্ৰীয়া নৃত্য শিকোৱা হৈছিল মই মাটি আখৰা ঝুমুৰা কৃষ্ণ নৃত্য দশৱতাৰ আদি গোটেইকেইটা নৃত্য কৰি খুবেই ভাল পাওঁ আৰু মোৰ তাত এটা নিদিষ্ট দখল আছে ইয়াৰ উপৰিও মোৰ বিভিন্ন খাদ্য ৰান্ধি ভাল পাওঁ যেনে আমাৰ থলুৱা খাদ্য পাৰ আৰু কলডিলৰ মাংস লগতে কুকুৰা আৰু আলুৰ লগত জালুক দি আঞ্জা আৰু ভেদাইলতা নৰসিংহ আদিৰে শিঙি মাছৰ জোলৰ পৰা আৰম্ভ কৰি বিভিন্ন থলুৱা খাদ্য মই ব ৰান্ধো ইয়াৰ উপৰিও মোৰ কিতাপ পঢ়াত এটা বহুত ডাঙৰ নিচা এইটো মোৰ প্ৰতিভা হিচাপেও বা মই নিজৰ দক্ষতা বুলিয়েই মই নিৰ্বাচন কৰিম কিয়নো মোৰ ঘৰৰ কাষতে লাগি আছে আমাৰ গাঁৱৰ লাইব্রেৰীটো অর্থাৎ পুথিভঁৰালটো নৱসুৰুজ আৰু নৱসুৰুজত মই সৰুৰে পৰা এখন দুখনকৈ কিতাপ পঢ়ি যিটো কিতাপ পঢ়াৰ প্ৰতি থকা মোৰ স্পৃহা বা মোৰ যি দক্ষতা সেয়া মোৰ বৃদ্ধি কৰিছোঁ ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ লিখা মেলা অর্থাৎ গল্প কবিতা উপন্যাসিকা আদি লিখি মই খুবেই ভাল পাওঁ এইবোৰো মোৰ এই প্রতিভাবোৰো বিকশিত কৰাত মোৰ আয়ে মোৰ অর্থাৎ মোৰ মায়ে বিশেষভাৱে অৰিহণা যোগাইছিল তেওঁৰ অনুপ্ৰেৰণাতেই মই লিখিবলৈ শিকিছিলোঁ প্ৰথম মই ক্লাছ ফাইভত থাকোঁতেই কবিতা লিখিবলৈ শিকিছিলোঁ মোক মায়ে শিকাইছিল কবিতাৰ অ আ ক খ তাৰ পাছৰে পৰা মই বিভিন্ন ধৰণৰ স্কুল বা কলেজত বিভিন্ন বিদ্যালয় সপ্তাহ বা কলেজ উইকত মই সাহিত্যৰ বিভিন্ন শিতানত লিখা দি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ এইবোৰেই মোৰ হৈছে প্ৰতিভা বা মোৰ দক্ষতাৰ কিয়দাংশ